যাত্ৰীবাহী বাছৰ বিষয়ে বহলাই ক'বলৈ গ'লে মই বিশেষকৈ গোলাঘাটৰ পৰা গুৱাহাটী আকৌ গুৱাহাটীৰ পৰা গোলাঘাটলৈ উভতি আহিছিলোঁ বাছৰ বাছ যি আমি যিখন বাছত গৈছিলোঁ ৰত্নাগিৰিত গৈছিলোঁ আৰু আহোঁতে নামবৰ বুলি এখন চুপাৰত আহিলোঁ যথেষ্ট উন্নতমানৰ বাছ আছিল চালকৰ চালকৰ আসন সন্মুখৰ ফালে যথেষ্ট ওপৰত আছিল আৰু খুব আৰামদায়ক দেখাত লাগিছিল আৰু পেছেঞ্জাৰ ছিটসমূহো ওৱান বাই টু আছিল ধৰি লওক এটা ছাইডে এজন এজন বহিব পাৰে আৰু এটা ছাইডে দুজনকৈ মই বিশেষকৈ ওৱান বাই এজনীয়া বহা ফালেই বহিছিলোঁ ছিটবিলাক যথেষ্ট বহল আৰামদায়ক আৰু একদম যথেষ্ট কোমল আপুনি ইচ্ছা কৰিলে শুই শুই পেলাইও যাব পাৰে শুই পেলাই মানে মানে আউজি দিলে যেনেকৈ সোমাই যায় তেনেকুৱা ধৰণৰ যথেষ্ট উন্নতমানৰ বাছ আজিকালি দেখিবলৈ পোৱা যায় আমি বিশেষকৈ কমেও তিনিশ কিলোমিটাৰ পথ অহা যোৱা ছশ আমি বাছেৰে যাত্ৰা কৰিছিলোঁ এই যাত্ৰাটোত মানে গমেই নাপালোঁ আমি ইমান দূৰ যে কেনেকৈ অতি সময় গুচি গ'ল আমি মানে একো কষ্ট অনুভৱেই নকৰিলোঁ আৰু বিশেষকৈ খিৰিকী আজিকালি খিৰিকী আমি যিখন বাছত গৈছিলোঁ খিৰিকী খুলিব নোৱাৰি মানে তাত এচি এচি ব্যৱস্থা আছিল খিৰিকিবিলাক খোলা মেলা কৰিব নোৱাৰি গতিকে গ্লাছৰ পৰ্দা থাকে পৰ্দাতেই পৰ্দাখনেই আঁতৰ কৰিব পাৰি পাৰি আৰু যথেষ্ট আৰামেই লাগিলে গৈ বাছবোৰতো প্ৰায় ডিজেলৰেই চলে ইয়াত এচি বাছবিলাকত ভিতৰত ইমান ডিজেলৰ গোন্ধটো নাহে কিন্তু খোলা যিবিলাক বাছ আছে আজিকালি আজিকালি বাৰু নহয় আগৰ যিবিলাক বাছ আছিলে প্ৰায় গোটেই গাড়ীখনত গম পায় যে ধোঁৱাটো ভিতৰত সোমাই যায় ডিজেলৰ পুৰা যিটো গোন্ধ তাৰ গোন্ধও পোৱা যায় গতিকে বাছেৰে যাত্ৰা কৰাটো যথেষ্ট ভালেই লাগিল তো তাতকৈ দূৰ আৰু মই যোৱা নাই লাষ্ট গোলাঘাট আৰু গুৱাহাটীয়ে গৈছোঁ